মোৰ মাতৃভাষা যিহেতু অসমীয়া গতিকে নিজৰ ভাষাটো আমি বিদেশত গৈ হওক বা বেলেগ ৰাজ্য়ত গৈ হওক পৰিচয় দি নিজকে গৌৰৱ অনুভৱ কৰোঁ আৰু আমাৰ যিটো সংস্কৃতি হয় সেইটো সংস্কৃতি আমি বাকী তোমাৰ আপোনাৰ বিদেশী ইংলিচ ভাষা হওক বা কিবা বেলেগ ভাষা হওক তাত আমি এই ভাষাকেইটাৰ বিষয়ে বহলাই কোৱাতকৈ আমি অসমীয়া ভাষাৰে কৈ বেছি ভাল পাওঁ আমাৰ সাংস্কৃতিক ৱ'ৰ্ড শব্দটো শুনি ভাল লাগে আমাৰ তাৰ বাহিৰেও অসমীয়া যিবিলাক বিহু হওক কিছুমান পৰম্পৰাসমূহৰ আগৰ পৰা চলি অহা যোনকেইটা বিহুৰ পৰম্পৰা হওক তাৰপিছত যিকোনো ধৰণৰ আমাৰ নীতি নিয়ম অসমৰ বিয়াৰ নিয়ম বিয়া চিয়া হোৱা সংস্কৃতি তাৰ বাহিৰেও অসমৰ পুৰণি খেল ধেমালী এই সকলোবোৰ পৰিচয় আমাৰ অসমীয়া ভাষাটোৰে দি দি আমি বহুত এনজয় কৰোঁ অনুভৱ কৰোঁ